হয় হয় কওকচোন অ অ অ কওকচোন কি লাগিছিলে

অ অ

অ অ অ অ হৈ যাব ও ও কিমান টাইমত আহিব আপুনি অ হ'ব তেনেকৈ তেনেকৈ আছে বাৰু ফাইভ পাৰ্চেণ্ট

অ অ ঠিক আছে আমাৰ দহ বজাৰ পৰা অ অ অ অ ঠিক আছে আপুনি আহিব অ অ ঠিক আছে